আমাৰ মানে পৰিয়ালৰ মহিলাসকলে মাছ ধৰাত কেনেকৈ সহায় কৰে বুলি ক'বলৈ গ'লে আমি যেতিয়া মাছ ধৰোঁ আৰু মাছ আমি পুখুৰী আমাৰ নিজৰ ঘৰতে পুখুৰী আছে পুখুৰীত আমি যেতিয়া মাছ ধৰিম মাছ ধৰাৰ টাইমত আমি আমি মতা মানুহ আৰু গোটেই মানুহখিনিতো আমি পুখুৰীত নামিব নোৱাৰিম সেইবাবে কি কৰা হয় আমাৰ পুখুৰীত মতা মানুহ কেইজনমান নামো আৰু পাৰত পাৰত মহিলাসকল থাকে আৰু যেতিয়া আমি মাছ ধৰো মাছটো আমি পাৰত দলিয়াই দিওঁ পাৰত যিবোৰ যিকেইটা মাছ পৰিব সেই মহিলাসকলে মানে ধৰি পেনি হয় ৰখা বাচন থাকে বাচনত আমি থৈ দিয়ে থৈ দিয়া হয় তেনেকেই আমাক বহুত সহায় কৰে বিশেষকৈ বেপাৰী যেতিয়া বেপাৰীবিলাকক মানে কি হয় জীয়া মাছ লাগে জীয়া মাছ লগাৰ কাৰণে আমি জীয়া ভাগে মানে থ'বলগীয়া হয় মানে মৰিলে মাছটো বেপাৰীয়ে নলয় সেইবাবে মহিলাসকলে এইটো সংৰক্ষণ কৰে মানে মাছ আমি যেতিয়া তলৰ পৰা পানীৰ পৰা যেতিয়া ওপৰৰ বামলে আমি যেতিয়া মাছটো দলিয়াই দিম সেই মাছটো নি পিনি ভাল পাত্ৰত মানে যি মাছ থোৱা যিটো পাত্ৰ হয় তাত পানী থাকিব পানীত মানে মাছ দিয়া হয় মাছ মাছ থৈ দিয়া হয় তাত মাছটো জীয়াই থাকে যদি এইটো নকৰে মানে তেতিয়া মাছটো মৰি গ'লে আমাৰ লোকচান হয় বেপাৰীয়ে মাছটো নিনিয়ে তাৰ বাবে মহিলাসকলে এইটো মাছ ধৰি পেনি পাত্ৰত থয় তেনেকৈ আমাক বহুত সহায় কৰে আৰু মহিলাসকলে মাছ মানে সাগৰলৈ কিয় নাযায় বুলি ক'বলৈ গ'লে নিজৰ ঘৰৰ ওচৰত নিজৰ ঘৰতে পুখুৰী আছে ডাঙৰ ডাঙৰ পুখুৰী আছে পুখুৰী এৰি পেনি সাগৰতনো কিয় যাব লাগে মাছ ধৰিবলৈ সেইবাবে মহিলাসকল সাগৰত নাযায় বিশেষকৈ নদী আমাৰ ঘৰৰ ওচৰতে নদী আছে নদী থকাৰ বাবে নদীত আমি মাছ ধৰিব যাওঁ মাছ ধৰো তেনেকে আমি জীৱন নিৰ্বাহ আমি কৰি আছো মাছৰ ওপৰত আমি জীৱন নিৰ্বাহ কৰি আছোঁ সেইবাবে মহিলাসকল সাগৰত যোৱাতো নহয় মানে পুখুৰী হওক আৰু মহিলাসকলে মাছ ধৰিব যোৱাৰো কোনো প্ৰয়োজন নাই নহয় যি আমি মতা মানুহকেইটা যাওঁ মতা মানুহকেইটা যোৱাৰ কাৰণে মাইকী মানুহকেইটা মাইকী মানুহ অকল যায় মহিলাসকল যায় যে মাছটো সংৰক্ষণ কৰিব যায় য'ত মানে যিটো কাৰণত মাছটো মৰি যোৱাৰ যিটো চান্স থাকে সেইটো মহিলাসকলে পানীত এটা পাত্ৰ পানীৰ পাত্ৰত থৈ দিয়া হয় সেইকাৰণে মহিলাসকল মানে আমাক বহুত সহায় কৰে আৰু বিশেষভাৱে আমি মাছ ধৰিবলৈ আমি যিবোৰ সঁজুলি লৈ যোৱা হয় সঁজুলিবোৰ আমি যেতিয়া লৈ যাওঁ কিছুমান আমি বামতে থৈ দিয়া হয় মানে যিবোৰ সঁজুলি কিছুমান সঁজুলি আমি লৈ যাওঁ পুখুৰীত হওক নদীত হওক যেতিয়া আমি মাছ ধৰো কিছুমান সামগ্ৰী আমি থৈ যাওঁ এইবোৰ মানে চোৱা চিতা কৰে মহিলাসকলে সেইকাৰণে আমি মহিলাসকলক লৈ যোৱা হয় মহিলাসকলে তেনেকৈ আমাক বহুত সহায় কৰে বিশেষকৈ মাছ ধৰা ক্ষেত্ৰত বা মাছ মাছ ধৰা ক্ষেত্ৰত তেনেকে বহুত সহায় কৰে যি কাৰণত মহিলাসকলক আমি নিব লাগিব যাৰ নিনিলে আমাৰ আমাৰ বহুত অসুবিধাত আমি পৰিম অসুবিধাত পৰাৰ কাৰণে আমি মহিলাসকলক লৈ যাওঁ আমাৰ সুবিধাৰ্থে আমি লৈ যাওঁ সুবিধাৰ কাৰণে সেইবাবে আমি লৈ যাওঁ আৰু তেওঁলোকে বহুত আমাক সহায় কৰে মানে তেনেকে আমাক বহুত সহায় কৰে কোনো কাৰণত মানে তেওঁলোক আমাক এৰি পেনি বা মাছ এৰি পেনি তেওঁলোক ঘূৰি নাহে আৰু লগতে অহা ঘৰলে যেতিয়া আমি উভতি আহোঁ লগতে আমি উভতি আহোঁ মাছ লৈ পেনি বেপাৰীক মাছ বিক্ৰী কৰি মেলি আমি যেতিয়া ঘূৰি আহোঁ সকলোৱে বহুত ফুৰ্তিত আহোঁ আৰু যদি তেনে ক্ষেত্ৰত যদি আমি সাগৰত সাগৰৰ কথা কওঁ সাগৰত মহিলাসকল মানে এইটো কাৰণে নাযায় যিটো কাৰণত আমাৰ ওচৰতে যেতিয়া নদী আছে পুখুৰী আছে ঘৰত পুখুৰী আছে আৰু কিয়নো যাব কাৰণ আমিতো সাগৰত মাছ ধৰিব নাযাওঁ আমি নিজৰ ঘৰৰ পুখুৰী বা ওচৰৰ নদীত আমি মাছ ধৰোঁ জাল বাওঁ সেইবাবে আমি মহিলাসকলক লৈ যাওঁ লগত আৰু বহুত সুবিধা মানে বহুত সুবিধা হয় যদি মাছটো মৰি যায় আমি বেপাৰীকতো দিব নোৱাৰিম বেপাৰীকতো আমি মাছটো দিব নোৱাৰিম আৰু বেপাৰীয়েতো জীয়া মাছেই বিচাৰে জীয়া মাছ বিচাৰে কাৰণে আমি মহিলাসকলক লৈ যাওঁ মহিলাসকলে চোৱা চিতা কৰে বহুত ডাঙৰ পাত্ৰ আমি যিটো এতিয়া আমি কি ক'ম এয়া ডাঙৰ এটা পাত্ৰ লৈ যোৱা হয় তাত মাছবোৰ জীয়াই থওঁ বেপাৰী ৰখি থাকে বামত ৰখি থাকে আৰু বেমাৰী বেপাৰীক মাছ জোখা মেলা সকলো মহিলাই কৰে আৰু আমি মাছহে ধৰোঁ মহিলাসকলে জোখা মাছ জোখা বেপাৰীক দিয়া লেন দেন কামবিলাক মহিলাসকলেই কৰে সেইবাবে আমি মহিলাসকলক লৈ যাওঁ